অসমত বেংকিং বা ইঞ্চুৰেন্স সেৱা বুলি ক'বলৈ যাওঁতে আমি প্ৰথমতে এল আই চিৰ কথা ক'বলৈ যাওঁ এল আই চি এখন যদি মানুহৰ ঘৰত থাকে সেই এল আই চিখনৰ জৰিয়তে সেই মানুহ ঘৰৰ যথেষ্টখিনি মানে অসুবিধা অসুবিধা মানে মানে সমাধান কৰিব পাৰে কাৰণ এল আই চি এখন যদি মানুহৰ ঘৰত হয় যাৰ নামত খোলা থাকে সেই মানুহজনৰ ধৰা মৃত্যুৰ পিছতো তাৰ পৰা সেই ঘৰখনৰ মানুহে চলিবলৈ কোনো ধৰণৰ অসুবিধা নাপায় লআ ছোৱালী পঢ়া ক্ষেত্ৰতো যথেষ্ট সুবিধা হয় আদি অন্যান্য ধৰণৰ বহু কামত মানে এল আই চি ইঞ্চুৰেন্সে মানে বহুত সহায় কৰে ঠিক তেনেদৰে এখন ঘৰতে মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ নামতো এল আই চি থাকিব পাৰে চবে নিজৰ নিজৰ সুবিধা অনুযায়ী ধৰা কিছুমান কাম কৰি ল'ব পাৰে ঠিক তেনেদৰে অসমত বেংকিং বা ইঞ্চুৰেন্স সেৱা আগবঢ়াৰ বঢ়োৱাৰ প্ৰধান বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কথা ক'বলৈ গ'লে আমাৰ ভাৰতত ধৰা অসমত ভাৰতীয় ষ্টেট বেংকেই হৈছে সৰ্বোচ্চ বেংক আৰু তাৰ লগতে বহুত ধৰণৰ বেংক যেনে ইন পঞ্জাৱ নেচনেল বেংক আই চি আই চি বেংক ইউকো বেংক বিভিন্ন ধৰণৰ বন্ধন বেংক আদি বিভিন্ন ধৰণৰ বেংকৰ জৰিয়তে মানুহে দৈনন্দিন জীৱনত বহু কাম কৰিবলৈ মানে বহু ধৰণৰ সহায় হয় যদি এখন বেংকত আমি ধৰা এখন পাচবুক খুলি লওঁ তাত আমি ধৰা পইচা জমা কৰি ৰাখোঁ সেই পইচাখিনি আমাক এটা সময়ত

অসুবিধাৰ পৰা বচাব পাৰে ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতে হওঁক বা ঘৰখনৰ কোনোবা ব্যক্তি বেমাৰ আজাৰৰ ক্ষেত্ৰতেই হওক নাইবা অন্যান্য বিভিন্ন ধৰণৰ ঘৰখনৰ অভাৱ অভিযোগত বহু ধৰণৰ ভাৱে বহুত ধৰণে সহায় কৰে ঠিক তেনেদৰে আমি বন্ধন গোটত বন্ধন গোটৰ জৰিয়তে আমি আত্ম গোটৰ হৈ লোন লৈ আমি বিভিন্ন ধৰণৰ ধৰা কেতিয়াবা আমি দোকান এখন খোলোঁ বুলিলেও পাৰোঁ বিভিন্ন কাম কৰিব পাৰোঁ তাৰ সেই বেংকৰ পৰা আমি লোন লৈ বেংকৰ পৰা আমি লোনটো লৈ আমি দোকান এখন প্ৰতিষ্ঠা কৰিব পাৰোঁ কৰি লৈ ধৰা আমি সেই বেংকত যি সময়ত যেনেকৈ দিব লাগে দি নিজৰ বহুতখিনি অভাৱ অভিযোগ আমি সম্পন্ন কৰিব পাৰোঁ ঠিক তেনেদৰে বহু বহু ধৰণৰ বেংক আছে সেইবোৰেও আমাক বহু ধৰণে সহায় কৰে সেই কাৰণে আমি বেংকক আমি বহুত গুৰুত্ব দিওঁ বেংক নহ'লে আমাৰ নহয়েই আৰু আমি টকা পইচা ৰখাৰ পৰা যিকোনো ক্ষেত্ৰতে আমি বেংকৰ পৰা বহুত সহায় পাওঁ আজিকালি গোটৰ জৰিয়তে আমাৰ ওচৰতেই মই দেখিছোঁ বহুজন মানুহে বহু পৰিয়ালে নিজৰ নিজৰ বহুতো অসুবিধাবোৰ আঁতৰাবলৈ বেংকৰ পৰা ঋণ লৈ তাৰ পৰা বহু ধৰণৰ ধৰা কম্পিউটাৰ দোকান কোনোবাই গেলামালৰ দোকান কোনোবাই ধৰা ঘৰৰ কিছুমান দৰকাৰী বস্তু লয় যিবোৰ নহ'লে মানুহক নহয় এনেদৰে আমি বহুত ধৰণৰ কাম কৰিব পাৰোঁ বেংকৰ জৰিয়তে